অঁ হয় হয় আপুনি কোনে কৈছে অঁ কওকচোন কওক হয় হয় অঁ

অঁ বাৰু হ'ব আপুনি শুনকচোন মই কৈ গৈছোঁ এই মানে প্ৰথমতে আপুনি খোৱা বোৱাটো অলপ কণ্ট্ৰল কৰিব লাগিব খোৱাটো মানে চেনিটো একেবাৰে বাদ দিব লাগিব আৰু ভাতটো মাটিৰ তলত হোৱা কচু আলু এনেকুৱা কিছুমান বস্তু আপুনি একেবাৰে বাদ দিব লাগিব তাৰপিছতে আৰু আপুনি অলপ এক্সাৰচাইজ কৰিব লাগিব এক্সাৰচাইজ মানে ৰাতিপুৱা আপুনি প্ৰায় সোনকালে উঠি পেলাই ধৰি লওক মানে অলপ খোজ কঢ়িব লাগিব খোজকাঢ়িব এনেকুৱাকে খোজকাঢ়িব লাগিব আপুনি খোজকাঢ়ি যাওঁতে আহোঁতে আপুনি ঘামি যাব ঘাম গাটো ঘামি যাব লাগিব আপোনাৰ তেনেকে খোজকাঢ়িব তাৰপিছত খোৱা বোৱাাবিলাক কণ্ট্ৰল কৰিব তাৰপিছত আৰু বিশেষকে আপুনি বেছি টেনচন নল'ব আজিকালিৰ দিনত বাৰু ল'ৰা ছোৱালী বা চবৰে নিজৰ মানুহজনৰ পৰা ল'ৰা ছোৱালীৰ পৰা বা বিলাকৰ পৰা বহুত টেনচন আহে হয় নাই গতিকে আপুনি টেনচনৰ পৰা সদায় দূৰত থাকিব খোৱাটোতো কণ্ট্ৰল কৰিবই কিন্ত খোৱা খোৱা বোৱাবিলাক কণ্ট্ৰল কৰাৰ পাছতো আপুনি একেবাৰে টেনচন নল'ব আপুনি নিজে নিজেই কৰিব খাব ৰান্ধিব বাঢ়িব খাব সেইটো বহুত ভাল লোকে দিব খাম এনেকৈ এলেহুৱা হৈ আপুনি বহি নেথাকিব সেইটো হ'লে মানে আপোনাৰ তেতিয়া কৰি মেলি খালে আপোনাৰ নিজৰ গাটোও পাতল লাগিব তেতিয়া আপুনি ভাল পাই যাব আপুনি পাৰিলে উহোৱা চাউলৰ ভাত খাব ভাতটো খুব বেছি নাখাব অলপ কম কমকে খাব দিনত যদি আপুনি ভাত খায় ৰাতি যদি কেতিয়াবা ৰুটি দুখন বা এখনেই খাব ভাতত ভাতত আৰু এই হেৰিয়াত আৰু ভাত আৰু ৰুটিত মানে শ্বেতসাৰটো থাকেই আমাৰতো প্ৰধান মানে ভাতেই নহয় জানো প্ৰধান খাদ্য আমিতো ভাত নাখালে থাকিব নোৱাৰোৱেই গতিকে ভাতটো মানে একদম কমাই খাব দালিটো খাব আৰু সেউজীয়া শাক পাচলি আপুনি পাৰে মানে খুব খাব ঢেকীয়া মৰিচা পালেং এনেকুৱা শাকবিলাক আপুনি সেউজীয়া শাক পাচলি আপুনি অলপ ভাততকে শাক পাচলিটো অলপ বেছিকে খাব মানে শৰীৰটোক অন্যান্য লাগে নহয় কিবা কিবি অন্য ভাল মানে ভালকে সুস্থকে চলিবলে হ'লে এতিয়া আমাৰ ডায়েবেটিছ ছুগাৰটো হ'লে মানে আমি বহুত বস্তু এৰি খাবলগীয়া হয় উপায় নাই আও মই খোজকাঢ়ো ৰাতিপুৱা আৰু আবেলি আবেলিও খোজকাঢ়ো তাৰপিছত অলপ দিন মোৰো প্ৰায় পাঁচ ছবছৰ এই সাত বছৰ মানেই হ'ল নেকি প্ৰথম অৱস্থাত মই খুব স্প্ৰিং কৰিছিলোঁ এতিয়া হয়তো এতিয়া অলপ বয়স হ'ল এতিয়া স্প্ৰিং কৰিব নোৱাৰোঁ সেই খোজেই কাঢ়ো আৰু খোজকাঢ়ো আৰু ঘৰৰ লাগতিয়াল গোটেই কামখিনি কৰোঁ আৰু এনেই মানে খালি বেছি শুই নেথাকিব অলপ গাটো চুগাৰ হ'লে খুব এলেহুৱা লাগে আপুনি শুই শুই শুই বহি নেথাকিব তেনেকে নিজে নিজে ভাল সেইখিনি কণ্ট্ৰল অঁ কওকচোন কচু আলু ধৰি লওক কাঠ আলু এনেকুৱা মাটিৰ তলত হোৱা যিবিলাক বিট এনেকুৱাবিলাক মাটিৰ তলত যিটো বস্তু হয় সেইবিলাক নেখাব মূলা এনেকুৱাবিলাক নাখাব এই যে একেবাৰে নোখোৱাকেও নহয় মই কিছু পিছে কেতিয়াবা মাহেকে পষেকে ধৰি ধৰি লওক মিলাই পেলাই কেতিয়াবা খাওঁ কিন্তু কচু আৰু আলুটো মই একেবাৰে নাখাওঁ আৰু চেনিটো মিঠা জাতীয় বস্তু মই একোৱে নাখাওঁ আপুনিও সেইধৰণে কৰিব একদম সোনকালে আৰোগ্য হ'ব চিন্তা নকৰিব বেছি চিন্তা নকৰিব এই এইবিলাকতো বহুত দূৰত থ'ব মাটিমাহ হাঁহ মাংস চালানী মাছ মাছ মাছ খালে আপুনি লোকেল মাছ খাব ধৰি লওক নৈত বা পুখুৰীত বা পথাৰত ধৰা এনেকুৱা লোকেল মাছ খাব আপুনি কেতিয়াও এইবোৰ চালানী মাছ চালানী মা মাংস কেতিয়াও নাখাব হাঁহ মাংস যে একেবাৰে নেখাবই নল'বই মুখত তেনেকুৱা কথা এইখিনি আপুনি কৰি চাওকচোন বাৰু ভাল পালে মোক আকৌ জনাব আপুনি কিমানখিনি ভাল পাইছে অঁ হ'ব দিয়া